মই ঘৰত নেমু চৰবতেই বেছিভাগ বনাওঁ নেমু চেনি নিমখ এই তিনিওটা বস্তু মিক্স কৰি ল'ব লাগিব নিমখৰ পৰিমাণ চেনিৰ পৰিমাণ জোখৰ হ'লেহে চৰবতটো খাই ভাল লাগে পানী দিব লাগে পানীৰ লগত নেমুটো চেপিব লাগে নেমুৰ ৰস উলিয়াই নেমুৰ লগত আকৌ নিমখ দিব লাগে নিমখৰ পৰিমাণত চেনিও মিঠাটো হ'ব লাগিব চেনি আৰু নিমখৰ পৰিমাণটো এটা জোখৰ সেই জোখমতে দি নেমুৰ ৰসত নেমু চেনি পানী নিমখ একলগ কৰি নেমুৰ ৰসখিনিত পানী চেপি লৈ তাত চেনি আৰু নিমখ দি চামুচ এপাত লৈ ঘূটিব লাগে তাৰপিছত সেইখিনি চাকনিৰে চাকিব লাগে সেইখিনি চাকনিৰে চকাৰ পিছত সেই চৰবত খাবলৈ বৰ ভাল হয় নেমু চৰবতটো পেটৰ কাৰণেও ভাল অনেক বেমাৰৰ কাৰণে ভাল গৰমত নেমু চৰবতটোতো খাবই লাগে মই বেছিভাগ সদায় নেমু চৰবতেই বনাওঁ পাইখানা বেছি হ'লে ডায়েৰিয়া টাইপত হ'লেও এই নেমু চৰবত খাব লাগে নেমু চৰবতে পেটটো ঠাণ্ডা কৰি ৰাখে সেইটো কাৰণে নেমু চৰবত আমাৰ বহুত দৰকাৰী আমি নেমু চৰবত যিকোনো ৰোগীক নেমু খাবলৈ দিব পাৰি